হয় ৰাতিপুৱা সোনকালে উঠি ধুনীয়াকৈ মুখ চুখ ধুই পানী অলপ বেছি পানী খালে কিন্তু দৌৰিব নোৱাৰে অলপ পানী খাই ধুনীয়াকৈ ফিল্ডত গৈ গৈ পেলাই ফিল্ডখনত এপাক বা দুপাক খুব বেছি এপাক বা দুপাক ধুনীয়াকৈ খোজ কাঢ়ি প্ৰথম খোজ কাঢ়ি পেলাই তাৰপিছত আহি বডীটো অলপ গৰম কৰক গৰম কৰি মানে তলত অকণ ভৰি একচাৰ্চাইজখিনি কৰক তাৰপৰা ওপৰৰ বডীটো অলপ গৰম কৰক হাত চাত পূৰা একচাৰ্চাইজ কৰক অলপ হাত চাত পূৰা ৰিলিফ কৰি দিয়ক সেইধৰণে কৰি পেলাই বডীটো পূৰা খোলা কৰি দিয়ক তাৰ পাছত দৌৰাটো আৰম্ভ কৰক তাৰপিছত যিমান পাৰে আপোনাৰ বডীটোৱে যিমান পাৰে দৌৰিবলৈ তিমান দৌৰক দৌৰি ধৰি লওক আপুনি পাঁচ কিলোমিটাৰ দৌৰিলে দৌৰি পেলাই আহি অকণমান উশাহটো ধুনীয়াকৈ ল'ব লৈ পেলাই আপুনি হয় অকণমান ভৰী একচাৰ্চাইজকেইটা আকৌ এবাৰ কৰিলে কৰি পেলাই আপুনি ধৰি লওক পুচাপ মাৰিলে পুচাপ মাৰি পেলাই তাৰপিছত আকৌ চিনাপ মাৰিলে সেয়া মাৰি হ'ল তাৰপিছত আপুনি আপাৰ ওপৰৰ বডীটোত ধুনীয়াকৈ একচাৰচাইজ কেইটামান কৰিলে একচাৰ্চাইজ কৰি বডীটো পূৰা ভাল কৰি দিলে তাৰপিছত আপুনি ধুনীয়াকৈ দৰ চজ সকলো কম্প্লিট শেষ কৰি আহিব আহি পেলাই যিমান পাৰে পানী খাব পানী খাই এ শক্তি পোৱা বস্তুখিনি খাব তেতিয়া আপোনাৰ শৰীৰটোও ভাল হৈ থাকিব আৰু দৌৰ চৌৰ কৰি থাকিলে আপোনাৰ শৰীৰটো স্বাস্থ্যটো ভাল হৈ থাকিব এনেধৰণে আপোনাৰ দৌৰ চৌৰ কৰি থাকিলে আপোনাৰো ভাল হয় আপোনাৰ শৰীৰটোৰ কাৰণেও ভাল হয় সেই তেনেকৈয়ে হয় আৰু